উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত পাৰ্থক্যবোৰ বহুত আছে ভাষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰথমতে উত্তৰ ভাৰতত হিন্দী প্ৰধানকৈ হিন্দী আৰু ইয়াৰ উপভাষাবিলাক কোৱা হয় আনহাতে আপোনাৰ দক্ষিণ ভাৰতত তামিল তেলেগু কানাড়া মালায়ালম এনেকুৱাবিলাক কোৱা হয় ভাষা তা খাদ্য খাদ্যবিলাক হৈছে ধৰি লওক আপোনাৰ উত্তৰ ভাৰতত প্ৰধানকৈ খাদ্য হৈছে এইবিলাক বিৰিয়ানী কাবাব ৰুটি নান এনেকুৱাবিলাক জনাজাত থাকে তাৰপিছত আৰু দক্ষিণ ভাৰতৰ ফালে হৈছে আপোনাৰ ইদলি দোছা চাম্বাৰ আৰু এইবিলাকে আৰু তাৰপিছত খাদ্য কাপোৰ কাপোৰবিলাক আপোনাৰ ধৰি লওক উত্তৰ ভাৰতত মহিলাবিলাকে বেছিকৈ সাজ পোছাকত এই শাৰী পিন্ধে চেলৱাৰ কামিজ পিন্ধে আৰু দক্ষিণ ভাৰতৰ মহিলাবিলাকে পিন্ধে কিবিলাক পিন্ধে শাৰীতো তাতো পিন্ধে আৰু কি পিন্ধে এইটো আছিলে পাভাদা পাভাদা আধা শাৰী পিন্ধাও দেখা পোৱা যায় সেইবিলাক অঁ তাৰপিছত আহি গ'ল আপোনাৰ ৰাজনীতি ৰাজনীতিটো আমাৰ উত্তৰ ভাৰত ফালে এতিয়াতো বৰ্তমান বি জে পি চৰকাৰে চলি আছে কিন্তু দক্ষিণ ভাৰতৰ ছাইডে প্ৰায়বিলাক সিহঁতৰ এখন বেলেগ এখন চৰকাৰ থাকে এইবিলাক ইহঁতৰ সিহঁতৰ এটা বেলেগ এটা হেৰি থাকে আৰু তাৰপিছত সাক্ষৰতা দক্ষিণ ভাৰতৰ ফালে অলপ বেছি উত্তৰ ভাৰততো আছে কিন্তু দক্ষিণ ভাৰতত সাক্ষৰতা তাম্ এই কেৰেলা চেৰেলা ছাইডে অলপ হাণড্ৰেড পাৰ্চেণ্টমান দেখা যায় আৰু কি ক'ম ভূগোলত আছে আপোনাৰ ভাৰতৰ উত্তৰ ভাৰততো মোগলে হেৰি কৰি থৈ গৈছিলে আধিপত্য কৰিছিলে তাত আছে আপোনাৰ তাজমহল তাজমহল এনেকুৱাবিলাক বনাইছিলে দক্ষিণ ভাৰতততো আছে এইবিলাক আপোনাৰ মাদুৰাই মিনাক্ষী মন্দিৰ আৰু কি আছিলে বৃহদেশ্ৱৰ মন্দিৰ নে কি এটা আছিলে বৃহদেশ্ৱৰ মন্দিৰ অঁ বৃহদেশ্ৱৰ মন্দিৰ তাৰপিছত আপোনাৰ অঁ এনেকুৱাবিলাকেই আছিলে তাপিছত আহি গ'ল উত্তৰ ভাৰতত হোলী চোলীবিলাক পালন কৰা হোলী দীপাৱলি এইবিলাক পালন কৰা হয় আৰু দক্ষিণ ভাৰতত পালন কৰা হয় দক্ষিণ ভাৰতত কি কি পালন কৰা হৈছিলে অঁ পংগল পংগল পংগল নে পোংগল আছিলে অঁ এইটো ওনাম উগাৰি অঁ এনেকুৱাবিলাক এনেকুৱাবিলাক পালন কৰে এইবিলাকে আৰু এই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত পাৰ্থক্য এইবিলাকেই